সাধাৰণতে বাকীবোৰ মানুহে যেনেকৈ খাদ্য ৰান্ধে ময়ো তেনেকেই খাদ্য ৰান্ধোঁ তাৰ পিছত কিছুমান খাদ্য সোনকালে হয় ৰান্ধোঁতে যেনে ধৰক মাছ মাছ বনাওঁতে পোন্ধৰ বিছ মিনিট লাগে বেলেগ ব্ৰয়লাৰ মাংস বা ব্ৰয়লাৰ মাংস বনাওঁতে প্ৰায় আধা ঘণ্টামান সময় লাগে তাৰ পিছত আকৌ গাহৰি বনালে অলপ অধিক অধিক সময় লাগে প্ৰথমতে আমি প্ৰেচাৰ কুকাৰত বা নহ'লে কেৰাহীত হ'লেও আমি বইল কৰি লওঁ বইল কৰি লোৱা পিছত বনাওঁতে প্ৰায় এঘণ্টাৰ ওচৰা উচৰি লাগি যায় তাতকৈ অধিক সময়ৰ লগা খাদ্য হ'ল মাটিমাহ বহুত দিনৰ আগতে এদিন মাটিমাহ বনাইছিলোঁ কেৰাহীত উতলাই উতলাই উতলাই বহুত সময় লাগি গ'ল এঘণ্টাৰ ওপৰত লাগি গ'ল তাৰ পিছত আকৌ মায়ে আহি ক'লেহি ছ'ডা নিদিলে নিসিজে ছ'ডা দিলেহে সিজাব ছ'ডা দি সিজাওঁতে সিজাওঁতে মানুহে খাবই নাপালে সিজাওঁতে সিজাওঁতে সময়টো গুচিয়ে গ'ল